অঁ কোৱা অঁ হয় হয় হয় অঁ কোনটো লাগে বাৰু অঁ সেইটো হ'ব তাৰ লগতে তুমি আৰু কেইটামান আছে সেইকেইটাও চাই ল'ব পাৰা এইটো পুমাৰ কালেকশ্যন আছে আৰু স্পাৰ্কছ বোলা স্পাৰ্কছৰ আছে লগতে কনভাৰ্চ আছে আৰু নাইকি এয়াৰ জৰ্ডানকেইটা আৰু এ এডিডাছ এইকেইটা কালেকশ্যন আছে তুমি চাই ল'ব পাৰা কনভাৰ্চো হ'ব হয় হয় আপ্ তোমাক কোনটো লাগে ব্লেকত হ'ব হাইটৰ পৰা আছে ল'টো আছে কোনটো লাগে তোমাক

নাইকিৰ আমাৰ ওচৰত এয়াৰ জৰ্ডান আছে তাৰপিছত তুমি ৰেট্ৰ' এইকেইটা বেলেগ বেলেগ কেইটামান আছে প্ৰাইচ আমাৰ ইয়াত চাই চাই কিনে আছে কেইটামান তাৰপিছত এটা এটা পঁচিশকৈ আছে সেনেকৈ চাব পাৰা তুমি কালাৰ কোনটো ৰেট্ৰ' লাগে নে পুমাকেইটাৰ ৰেট্ৰ' এইটো অলপমান ব্লেক দা ৰেট্ৰ'টো ব্লেকত আছে আৰু কনভাৰ্চটো ব্লেক এণ্ড হোৱাইট

ব্লেকত হ'ব হ'ব হ'ব হ'ব হ'ব সেইটো পোন্ধৰশমান

ৰেট্ৰ' আমাৰ ওচৰত তিনিটামান নৰ্মেল ছলিড কালাৰ আছে ক্লাছিক যেনেকৈ এটা অলপমান ব্লেকত আছিলে আৰু এটা অলপমান ব্লেক এণ্ড হোৱাইটতে আছে আৰু এটা ৰ ৰঙাকৈ আছে অঁ এই তিনিটাই আছে আমাৰ ওচৰত অঁ অঁ এয়াৰ জৰ্ডেনটো আছে হয় হয় অঁ হ'ব কনভাৰ্চৰ হাইটো আছে ল'টোও আছে তুমি যোনটো বিচাৰা সেইটো পাই যাবা আৰু আমাৰ অঁ পাবা পাবা আৰু এইটো ওৱান অফ দ্য বেষ্ট ছেলিঙো হয় আমাৰ তো সেইটো পাবা তুমি

অঁ পিছে তোমাৰ ছাইজটো কিমান হ'ব এনেই অঁ ঠিক আছে পাই যাবা তেন্তে সেইটো অঁ ঠিক আছে এইটো মৰাণ লাচিত নগৰপিনে অঁ অঁ অঁ ঠিক আছে আহি যাবা ঠিক আছে তুমি ৰাতিপুৱা আহিলেও হ'ব দহটাৰ পৰা আমি দোক্ অঁ দহটাৰ পৰা আমাৰ খোলা থাকে তুমি আহি যাব পাৰা ঠিক আছে অঁ থাম থাকিম থাকিম তুমি আহি যাবা ঠিক আছে দিয়া থেংক ইউ অঁ